এই অঞ্চলত সঘনাই বুলি নকওঁ কিন্তু বছৰেকত দুবাৰ হ'লেও মেলা অনুষ্ঠিত কৰা হয় সেই মেলালৈ সকলো বয়সৰ লোকেই যোৱা হয় সৰুৰপৰা ধৰি বুঢ়ালৈকে মেলা চাই যিহেতু ভাল পায় মেলা বিভিন্ন ধৰণৰ চাব বস্তু চাবলৈ পোৱা যায় খাবলৈ পোৱা যায় বিভিন্ন ধৰণৰ বস্তু কিনিব পোৱা যায় সেইকাৰণে সকলোধৰণৰ মানুহ তালৈ যোৱা হয় সকলো বয়স বয়সৰ মেলা চাব লাগে মেলাত বহুতো চাবলগীয়া বস্তু আহে এই অঞ্চলৰ মানুহে এই মেলাত মেলাত কিনি ভালপোৱা বস্তুটো হৈছে তাত জেলেপি কিনিব পোৱা যায় বিভিন্নধৰণৰ কাপোৰ চোলা পুতলা বেলুন সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিনিবপৰা যায় মেলাত এইবোৰ চকৰিত উঠিবপৰা যায় আপোনাৰ বিভিন্নধৰণৰ সৰু সৰু খেলাবস্তু পায় সেইবোৰ খেলিবপৰা যায় সেইকাৰণে মেলালৈ সকলো বয়সৰ মানুহ যায়